অঁ উৎপল অঁ ক'ত আছা ক'ত আছা অঁ ভাল ন অঁ মোৰ ভালে দিয়া অ' শুনা আকৌ এই এই আমাৰ মেজৰ মেজৰ ছাবজেক্টৰ যে মেজৰ প্ৰজেক্টখ্ন আছে তুমি কৰিলা নেকি এই তাকে দেই ময়ো একো বুজি পোৱা নাই মই সেইকাৰণে মই মেমক আজি সুধিলোঁ দেই মেমে ক'লে যে কি কি হ'ল বুজি পোৱা নাই নেকি বুলি ক'লে অঁ তেতিয়া মেমে ক'লে যে কি মোৰ টাইম নাই তুমি লাইব্ৰেৰীত যাবাচোন বুলি ক'লে মই ক'লোঁ ঠিক আছে সেনেকৈ ক্লাছটো নাই তেতিয়া মই লাইব্ৰেৰীত গ'লোঁ নহয় বিচাৰিলোঁ বিচাৰিলোঁ তাত নাই মানে আকৌ মানে তাত আকৌ লাইব্ৰেৰীয়ানজনীকো সুধিলোঁ তেতিয়া ক'লে বাৰু তেতিয়া নাই বুলি ক'লে আকৌ মোৰ তেতিয়া ঘপককৈ মনত পৰিলে আমাৰ বা যে অঁ ডিষ্টিক্ট লাইব্ৰেৰীত মানে এচিছটেণ্ট লাইব্ৰেৰীয়ান দেই মই মই মানে বাইক ঘপককৈ ফোন মাৰিলোঁ তেতিয়া বায়ে প্ৰথমবাৰ ৰিং নকৰিলে আকৌ যেতিয়া কৰিলে ক'লে দেই ৰ'বা দেই চাম বুলি ক'লে তাৰপিছত আকৌ দহ মিনিটৰ পিছত ফোন কৰিলে আছে বুলি ক'লে এতিয়া যাবা নেকি তাত মানে প প্ৰজেক্টটোতো আকৌ চাবমিছন কৰিব ডে'ট দুদিনে আছে যে অঁ অঁ কাইল্ কাইলৈ কাইলৈ কাইলৈ কাইলৈ ৰাতিপুৱা যাবা নেকি মানে কাইলৈ ৰাতিপুৱা ফ্ৰী আছোঁ মানে অঁ অঁ কাইলৈ কলেজ নাই হে অঁ পিপল তলতে লগ কৰিম অঁ অঁ অঁ অঁ মই ফোন মাৰি দিম খাই বৈ আহিবা নে অঁ অঁ অঁ ঠিক আছে নহ'লে দিয়া ঠিক আছে দিয়া